হেৰি দোকানতে আছানে অঁ মই এই তাকে তোমাৰ তালৈ যোৱা কথাই ভাবি আছোঁ চাহ একাপ খাই আহিমগৈ বুলি মই এই হেৰি অলপ দেৰিকৈ যাম এতিয়া গ্ৰাহকৰ কেনেকুৱা ভিৰ নেকি অঁ অঁ অঁ তাকে সেইটো সময়তে যাম বুলি ভাবিছোঁ চাহকাপ বোলো তাতে খাম অঁ অঁ অঁ গধূলি চাহকাপ খালে ভালো লাগে আৰু তোমাৰ তাত চাহকাপো ভাল খাবলৈ টাইম এই চাৰে চাৰিটা পাঁচটা তেনেকুৱাতে থাকিবা নহয় তেতিয়ালৈকে অঁ অঁ সেইটো হয় বাৰু দেই সেইটো সময়তেই ভিৰ হয়

তাকে হেৰি বিক্ৰী বাৰ্তা এইকেইদিন ঠিকে চলিছে ন বিক্ৰীটো এইকেইদিন ঠিকেই চলিছে অঁ লগত যাব লগৰ এজনী

তাকে মিঠাইটো ধুনীয়াকৈ বনাই থবা তিতাচাহৰ লগত কি খাবলৈ ভাল হ'ব মিঠা কিবা এটা দি দিবা গাখীৰচাহটো খালে অলপ প্ৰব্লেম হয় গেছৰ তাকে লালচাহে ঠিক আছে অঁ সেইটো কাৰণে মিঠা কিবা এটা দি দিবা আৰু মিঠাই অঁ ইয়াকো লগটো ধৰিব লাগিব ঠিক আছে তোমাৰ গ্ৰাহকো থাকিব পাৰে হ'ব দিয়া